হেল্ল' অঁ মাইনা কি কৰিছা এই এনেই পায় অঁ এই তোমাৰ ওচৰত কেক বনোৱা আছিলেনি অঁ লাগিছিলে দুই পাউণ্ডৰ কিমান দাম হ'ব বাৰু অঁ অঁ অঁ হেৰি ল'ৰাটোৰ কাৰণ লাগিছিলে ল'ৰাটোৰ এতিয়া পাঁচ বছৰ সম্পূৰ্ণ হ'ব অঁ নামটো লিখি দিব লাগিব দেৱজিত চেতিয়া বুলি হেপী বাৰ্থডে

কেতিয়া দিব অলপ ডিজাইন দিবা আৰু এই কেতিয়া দিব পাৰিবা কাইলৈ দিলেও হ'ব বাৰু কাইলৈ পাছবেলাকে লৈ আহিমগৈ আনি ফ্ৰিজত থৈ পৰহিলৈ আছে মানে বাৰ্থদে অঁ অঁ হ'ব চাৰে তিনিটামান বজাত হ'লেও হ'ব অঁ ঠিক আছে বাই বাই বাই বাই